খেলা ধূলাৰ লগত জড়িত হৈ মনটো ভাল কৰি ৰাখিব পাৰি বুলি মই ভাবোঁ কিয়নো ইয়াৰ কেইটামান কাৰণ আছে সেইকেইটা হৈছে মনটো ভাল হৈ থাকিলেহে শৰীৰো ভাল হৈ থাকে খেলা ধূলা কৰিলে মানুহৰ নিজৰ স্বাস্থ্যটো সুস্বাস্থ্য হিচাপে অটুট ৰাখিব পাৰি খেলা ধূলা কৰিলে শাৰীৰিক ব্যায়াম কৰাৰ দৰেই হয় সেয়েহেতু খেলা ধূলাটো অতি জৰুৰী আজিকালি প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰাৰ সলনি মোবাইল ফোনতে ব্যস্ত হৈ থাকে তাৰপৰা যিমান পাৰি আমাৰ অভিভাৱকসকলে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰাটো ভাল খেলা ধূলাৰ জৰিয়তে যে আমাৰ মনৰ লগতে স্বাস্থ্যও ভালে ৰাখিব পাৰি তাৰ ব্যাখ্যা আমাৰ শিক্ষকসকলে সাধাৰণতে যদি ছাত্ৰ ছাত্ৰীসকলক উপযুক্তভাৱে আমি বুজাব পাৰোঁ তেতিয়া সমাজৰ কাৰণে বেছি ভাল হ'ব যিহেতু খেল এনে এটা বিষয়বস্তু যদি নিৰ্দিষ্ট খেল এটা এজন ছাত্ৰ বা ছাত্ৰীয়ে অতি ভালদৰে খেলিব পাৰে এই খেলক লৈও তেওঁ নিজৰ জীৱিকা আহৰণ কৰি ল'ব পাৰিব উদাহৰণস্বৰূপে কিছুদিনৰ আগতে আমাৰ অসমৰপৰা খেল খেলিয়েই সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে হীমা দাস লাভলিনা বৰগোহাঁই আদিয়ে ঠিক এনেদৰে খেলা ধূলা কৰিও যিহেতু ছাত্ৰ ছাত্ৰীসকলে ডাঙৰ হৈ নিজকে নিজৰ জীৱিকা হিচাপেও ল'ব পাৰিব আৰু এই খেলা ধূলাৰ মাধ্যমেদি তেওঁলোকে খেল বিভাগৰ লগত জড়িত হৈ যদি খেলা ধূলাৰ বৃত্তিটো গ্ৰহণ কৰিব পাৰে তেতিয়া তেওঁলোকে বিভিন্ন বিদ্যালয়ত ইনষ্ট্ৰাক্টৰ হিচাপেও চাকৰি লাভ কৰিব পাৰিব গতিকে খেলা ধূলাৰ লগতে নিজৰ মনটো ভাল কৰিটো ৰাখিব পাৰিয়েই ইয়াৰ উপৰিও নিজৰ স্বাস্থ্যটোকো স্বাস্থ্যৱান বা সুস্বাস্থ্য কৰি ৰাখিব পাৰি ধন্যবাদ